অসমীয়া ভাষালৈ সৱদান আগবঢ়োৱা ব্যক্তিৰ কিজনৰ নাম পোন প্ৰথমে মই লওঁ ডক্টৰ ভূপেন হাজৰিকা কালজয়ী গীতেৰেও তেওঁ অসমীয়া ভাষাৰে অসমীয়া অসম বাসীক অৱদান আগবঢ়াই থৈ গ'ল ক'লা গুৰু বিষ্ণু প্ৰসাদ ৰাভায়েও বহুখিনি অৱদান নৱ প্ৰজন্মক যুৱপ্ৰজন্মক আগবঢ়াই থৈ গ'ল আমিও ঠিক তেওঁলোকৰ গীতেৰে কথাৰে অসমীয়া ভাষাৰ যিখিনি অনুপ্ৰেৰণা পাইছিলোঁ সাহস দুখ সাহকৰ মাজতে তেওঁলোকে অসমীয়া ভাষাত গাই যোৱা গীতবোৰ হওক অসমীয়া ভাষাৰে কোৱা কথাবোৰেই হওক সকলোখিনি কালজৈ গীতেৰে তেওঁলোকে বুজাই গৈছিল ভাষাৰে বুজাই গৈছিল মই ভাবোঁ আমাৰ উঠি অহা নৱ প্ৰজন্মৰ ল'ৰা ছোৱালীবিলাকে তেওঁলোকৰ সন্মান জনায় তেওঁলোকৰ পৰিচয় তেওঁলোকৰ ভাষা অসমীয়ালৈ ৰূপান্ত কৰিব বুলি মই ভাবোঁ আৰু এইসকল ব্যক্তিৰ নাম এই কাৰণেই ল'ব লাগিব আমি সৰুৰে পৰা ডাঙৰ হৈছোঁ যেতিয়া তেওঁলোকক তেওঁলোককে পাই আহিছোঁ শুনি আহিছোঁ অসমীয়া ভাষাৰে যিখিনি মৰ্যদা ৰাখি গৈছে আমাৰ কাৰণে আমি

সন্মান ৰাখি গৈছে সেই সন্মানখিনিকে আমি প্ৰণাম কৰি তেওঁলোকৰ সন্মান আমি যাচো আৰু ভূপেন হাজৰিকাৰ যিবোৰ গীত গাইছিল কালজয়ী গীত এতিয়াও অসমীয়াৰ তেজ ৰেঙনিতে হৈ থাকে বুলি মই ভাবোঁ